যোৱাকালি মই সামগ্ৰীবিধ আনিছিলোঁ এটা অনলাইন এপৰ সহায়েৰে আৰু সামগ্ৰীবিধ আছিল কাপোৰ আৰু সেইটো যেনেদৰে ছবিখনত চাইছিলোঁ তেনেদৰে নাছিল আৰু সেইটো পিন্ধিবলৈও মানে ইমান আৰাম নহয় সেয়ে